হয় মোক গাড়ী এখন লাগিছিলে মোৰ গণেশগুৰিৰ পৰা আপোনাৰ জু ৰোডলৈকে যাবলগা আছিলে আমাৰ মানুহ আছে টোটেল আপোনাৰ ছয়জন ছয়জনত আপোনাৰ যাব পৰা হ'ব নে গাড়ীখনৰ কেপাচিটি আপোনাৰ ছয়জন মানুহ লাগিছিল যাবৰ কাৰণে আৰু আপোনাৰ পইচাটো বা কিমান হয় তাৰপৰা তালৈকে আৰু আজিকালিটো বহুত পইচা লয় কিছুমান হেৰিবোৰে আপোনাৰ অ'লাবোৰে আপোনাৰ বেছি দূৰ নহয় আপোনাৰ গণেশগুৰিৰ পৰা আপোনাৰ গণেশগুৰিৰ পৰা আপোনাৰ হেৰিলৈকে জু ৰোডলৈকে আমাৰ আপোনাৰ যাবলগা আছিলে হেৰি তাৰিখে সোতৰ তাৰিখ সোতৰ আগষ্ট সোতৰ আগষ্ট তাৰিখে যাব লাগিব আপোনাৰ হেৰি টাইমত এঘাৰ বাজিত এঘাৰ বাজিত আপুনি যাব লাগিব আহি পাব লাগিব আমাৰ ইয়াত গণেশগুৰিলৈকে আহিলে হ'ল আপুনি সোতৰ তাৰিখে আপুনি এঘাৰ বাজিত আপুনি আহি পালেই হ'ল আপোনাৰ আমি মানে গৈ পাব লাগিব আপোনাৰ হেৰিটা বজাত বাৰটা বজাত আমি গৈ পাব লাগিব জু ৰোডত মিটিং এখন আছে আপুনি আহি পাব নহয় সিমান টাইমত পইচাটো আপুনি বহুত বেছি কৈছে পইচাটো অলপ কমালে ভাল হ'ল হয় পইচাটো বহুত বেছি হৈছে ইমানখিনি পইচাটো নহয় বাৰু অকণ কমাই লওক ছয়জন মানুহ আছোঁ অলপমান কমাই ল'লে ভাল হ'ব মোৰো সুবিধা হ'ব অলপমান ইমান পইচা দিলে আৰু ক'ত হ'ব ইমান যদি মই গাড়ী এখনেই ভাড়া কৰিব পাৰিম বেলেগ এখন আপুনি অলপ পইচাটো কম বেচ কৰক কিবা এটা বেছি দূৰ যাবলগা নাই ইমান দূৰ আপোনাৰ তেলো নাযায় তিনিশ চাৰিশ টকাৰ তেল যাব আপোনাৰ কিবা এটা মিলাওক আৰু অলপ কম বেচ কৰক কিবা এটা এনেকে হ'লেতো নহ'ব আমাৰো অকণ সুবিধাটো চাব লাগিব আপুনি কিবা এটা কম বেচ কৰি চাওক মিলে নে নাই আপোনাৰ যদি মিলে আপুনি তেনেহ'লে সোতৰ আগষ্ট তাৰিখে আহিলেই হ'ল আপুনি এঘাৰটা বজাত চাওক আপুনি কিবা হয় যদি মিলে আমি বুকিংটো কৰি থৈ দিলোঁ হয় এতিয়া আপুনি কি বা কয় যদি মিলে হয় যদি কওক নহয় যদি আৰু উপায় নাই মানে কি হয় কওকচোন মিলাই পাৰে নে নোৱাৰে বা আপুনি আপুনিহে জানিব এতিয়া মিলাব নোৱাৰিলেতো উপায় নাই আপোনাৰো সুবিধা চাব লাগিব আমাৰো সুবিধা চাব লাগিব চাওক এতিয়া কি বা হয় যদি নহয়তো আৰু উপায় নাই আমিও কৰিব লাগিব এতিয়া বেলেগ এখন হ'লেও বুক কৰিবই লাগিব যাব লাগিবই আমি আমাৰো কাম আছে আপুনি চাওক কি হয় আপোনাৰ প্ৰফিটটো যদি মিলে তেনেহ'লে পাৰি যাবলৈ বেছি দূৰৰ কথা নহয় নহয় আপোনাৰ গণেশঘাটৰ পৰা গণেশগুৰিৰ পৰা আপোনাৰ জু ৰোডলৈকেহে চাই লওক আপুনি কি হয় যদি সুবিধা হয় তেনেহ'লে ঠিকেই আছে যদি নহয় আৰু উপায়তো নাই ঠিকে আছে হ'ব বাৰু পোন্ধৰশ টকা ঠিক আছে পোন্ধৰশ টকা ঠিকে আছে বাৰু পোন্ধৰশ টকাত আপোনাৰ হৈ যাব বাৰু পোন্ধৰশ টকাত আপোনাৰ তেতিয়া পাঁচশ টকা এটা এডভাঞ্চ আপোনাক পে'মেণ্ট কৰি দিওঁ নেকি আপোনাক অনলাইনে কৰি দিছোঁ আপোনাৰ মোবাইল নাম্বাৰটো দিবচোন অনলাইন পে'মেণ্টটো কৰি দিম আপোনৰ এইখিনি কৰি দিলোঁ বাকীখিনি আপুনি পিছত আপোনাক কৰি দিয়া হ'ব আৰু বাকীখিনি আমি যোনদিনাখন যাম সেদিনাখন লৈ ল'ব অঁ ঠিক আছে দিয়ক